হেল্ল' পুণানন্দ অঁ কাইলৈ এতিয়া এ টিম ফিল্ডত ইভিননিং ৱাক কৰিবলৈ যাব লাগিছিলে নহয় ল'ৰা অঁ তাকেই এইবোৰ দিনক দিনে আৰু স্বাস্থ্য পাতিবোৰ ঠিক হোৱা নাই বোলো এইবোৰ তাকে ইভিননিং ৱাককে কৰোঁগৈ অঁ তই কেতিয়ালৈ হ'বিগৈ এনেই আজৰি কেতিয়ালৈ অঁ তেনে কাইলৰপৰা আৰু লগৰ কাৰোবাক কাৰোবাক ক'ব পাৰি নেকি বাৰু অঁ এই সদা পুতেককো ক'ব পাৰি নেকি বাৰু নহয় সদা পুতেকক ক'ব পাৰি অঁ তাকেই নহ'লে এই এই কাম এটা কৰোঁ তোৰ এ টিম ফিল্ডত যাওঁতে আমি তোৰ ইভিননিং ৱাকটো কৰি তোৰ গান্ধী পাৰ্কতে অকণমান টাইম পাছ কৰিম এইবোৰ চশমিছল টচমিছল এইবোৰ কিনি পিনি অঁ অঁ

মানে ক'ত খাব পাৰিবা খানা ছেকবানত নে অঁ সোৱণশিৰি পাৰতো পাৰি বাৰু কিন্তু হেৰি কেৰাহী কাৰ ঘৰৰপৰা নিবি অঁ বিমল নহ'লে জবলা যি জিণ্টুপৰাও পাৰি নিব যাম যাম যাম যাম ইভিননিং ৱাক কৰি পাৰিলে বেডমিণ্টনো খেলিম মই বেডমিণ্টনখন লৈ অঁ গ্ৰুপকে অঁ তই নহ'লে খুলি দিবি গ্ৰুপ এটা তাৰপৰা এই সেই নহ'লে কাম এটা কৰ তই ইভিনিং ৱাক কৰা গ্ৰুপ এটাও খোল তাৰপৰা তাৰপৰা খানা খোৱাৰো গ্ৰুপ এটা খুলি দে অঁ অঁ সেইকেইটা অঁ তাকে তাৰপৰা যাওঁ জানো অঁ আজাদৰ ৰাস্তাও সেয়া তাৰপৰা আকৌ ফেৰি পাওঁ নাই ঠিকেই নাই অঁ অঁ বিমলৰ অঁ আকৌ চাইকেল লৈ গ'লে অঁ তাততো তেন্তে এই ফিল্ডতেতো ইভিননিং ৱাকটো কৰি দিম ন অঁ তাকে ফিল্ডতে কৰি দিব পাৰিম তেতিয়া অঁ তাৰপৰা খানাৰ কাৰণে কি কি প্লেনিং কৰিছ এনেই কি কি খাম অঁ তাৰপৰা খাহীটো ল'মনে

অঁ মাংসও নেখায় তাৰপৰা আকৌ বিমলা বিমলা পুতেকে আকৌ এই পনীৰো নাখায় নহয় অঁ তাৰপৰা তাৰপৰা হেৰিক নিবিনে কি অঁ অঁ ক'

অঁ তাকেই অঁ এইটো তাৰপৰা তাৰপৰা এ টিম ফিল্ডতো আবেলি ফিল্ডখন ফ্ৰী থাকে নহয় এইবোৰ ক্ৰিকেট চিকেট নহয় ন অঁ অঁ অঁ

অঁ তাকে লৈ যাব পাৰিম অঁ অঁ তাৰপৰা বাকী এই ৰেগুলাৰ কৰিম অঁ হেৰি ইভিননিং ৱাকটো ৰেগুলাৰ কৰিম দেই অঁ অঁ অঁ তাৰপৰা এই হেৰি হেৰি অঁ ৰেগুলাৰ কৰিম ৰেগুলাৰ কৰিম অঁ তাকে তাৰপৰা হেৰি নহয় পুনানন্দ তাৰপৰা টোটেল মানুহ কেইটা ওলালে ইভিননিং ৱাক কৰা অঁ দহটা যাব ন তেন্তে বাৰু ঠিক আছে বাৰু ঠিক আছে বাৰু তেন্তে এই যাম যাম বে মোৰ আৰু হেলথৰ ওপৰততো এতিয়াতো চিন্তা কৰিবলৈও হ'ল আৰু দিনক দিনে হেলথে মেইন মানুহৰ মোৰভাগৰো অঁ মোৰভাগৰো পেটটো বাহি গৈছে তাকে কৰিবগৈ লাগিব আৰু

অঁ চাইকেলো পাৰি চলাব চাইকেলটো কি হয় মানে চাইকেল হওক তোৰ মৰ্ণনিং ৱাক হওক ইভিননিং ৱাক হওক তোৰ লগৰ লাগে আকৌ লগৰ নাথাকিলে মানে অকলে এনেই বেয়া লাগে তোৰ অঁ সেইটো পাৰিবা অঁ তেনেকৈ অঁ বেডমিণ্টন আৰু তোৰভাগৰ ফুটবল আছে নেকি অঁ হিৰককো লগ ধৰিব পাৰোঁ নহয় তাৰভাগৰ এই ফুটবল এটা নাছিলে জানো অঁ হিৰকৰহেঁতি দহটা হ'লে তেতিয়াতো খানালৈও যথেষ্টখিনি মানুহে হৈ যাব নেকি বাৰু অঁ অঁ দহটা জুৰিব ন তাকে দহটা অঁ খালী খালী গোটেই দহটা ইভিনিং ৱাকত নাযাওঁ নেকি দুটামানক অকল খানা বুলিকে কওঁ নেকি অঁ এইখন তেতিয়া ইভিনিঙো ৱাক নহয় বেলেগ কিবাহে হোৱাব আৰু তেতিয়া অঁ তাকে অঁ

অঁ তাৰপৰা ডিম্বেশ্বৰ পুতেককো লগ ধৰিম

হয় অঁ অঁ অঁ অঁ এই তৰুণকো লগ ধৰিব পাৰি তাকেই আৰু কি কি কৰা যায় আৰু নহ'লে অঁ তাৰপৰা কাইলৈতো এই ইয়াৰপৰা তিনিটামানত ওলাম ন অঁ অঁ তাৰপৰা তিনিটাত ওলাই পিনি তাৰপৰা যামগৈ আৰু নে কি অঁ অঁ অঁ অঁ তাৰপৰা হেৰি নহয় খানাটো কোন তাৰিখে কৰা যায় হে নহয় নহয় খানাটো